এখন ভাল ফটোয়ে মানে আজিকালি ভাল এখন ফটো যদি থাকে মানুহৰ ভালকৈ চাব গ'লে ভাল মন বেয়া হৈ থাকিলেও এখন ভাল ফটোয়ে মনটো বহুত ভাল লগায় ভাল হিচাপত চাব গ'লে আজিকালি ফটো মানে আগতে ফটোৰ বিষয়ে ইমান মানে ভালকৈ নাছিলে কিন্তু আজিকালি ফটোবোৰ ভালকৈ মাৰিলে ছ'চিয়েল মিডিয়াত আজিকালি এখন ফটোৰ পৰাই বহুত জনপ্ৰিয় হ'ব পাৰে কেতিয়াবা এনেকুৱা এখন সাধাৰণ লগা ফটোয়েও ছ'চিয়েল মিডিয়া কাৰণে বহুত জনপ্ৰিয়তা হৈ যায় তাৰোপৰিও বিভিন্ন বাতৰি কাকতত মানে অপৰাধ কৰা ফটোবোৰে বহুত প্ৰয়োজনীয় হৈ যায় অপৰাধৰ কাৰণে আজিকালি এখন ফটোয়ে বহুত বেছি সেইখন ফটো বাতৰি কাকতত বা বিভিন্ন নিউজ চেনেলত যদি সেইখন ফটো দিয়া যায় সেইখনে বহুত প্ৰমাণৰ বহুত সাক্ষী হৈ যায় মানে এজন মানুহৰ সাক্ষী হৈ হিচাপে এখন ফটো হ'ব পাৰি মই তেনেকৈ এখন ৱাইল্ডলাইফ ফটো মানে মৰিছিলোঁ দূৰৰ পৰা দেখিবলৈ জন্তু নিচিনা লাগে কিন্তু সেইখন ফটো ওচৰৰ পৰা যদি যায় চোৱা যায় হাতী ম'হ চৰাই ওচৰৰ পৰা যদি ভালকৈ চায় সেইখিনি বহুতখিনি মানে দেখা যায় আৰু ফটোখন দেখিবলৈও বহুত ধুনীয়া আছিলে মই তেতিয়া সেইখন ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰিছিলোঁ সেইখন ফটো মানে বহুত জনপ্ৰিয় হৈছিলে মানুহে কমেণ্টত সুধিছিলেও ফটোখন ক'ৰপৰা মানে কেনেকৈ অঁকা হৈছিলে কি কি মানে ক'ত আঁকিছিলোঁ কেনেকৈ আঁকিছিলোঁ এখন ভাল ফটোয়ে মানুহক বহুত জীৱনটো সলনিও কৰিব পাৰি আজিকালি ফটোৰ পৰা বহুত স্মৃতি পুৰণা স্মৃতিবোৰ এখন ফটোৰ পৰা ৰাখি থ'ব পাৰি যিখি বৰ্তমান মানুহ হেৰাই গ'লেও সেই ফটোখন চিন হিচাপে থাকি যায় পাছত সেইবোৰ ফটো চায়েই ভাল লাগে কিছুমানে আৱেগিকো হয় কিছুমানে ফূৰ্তিও পায় সেইখন ফটোৰ পৰা পুৰণা ফটোবোৰ চাইও ভাল লাগে আ বৰ্তমান সময়ত